মই এণ্ট্ৰেঞ্চ এগজামৰ বাবে কাৰ্বি আংলঙলৈ যাবলৈ হৈছিলোঁ প্ৰথমবাৰ ৰে'লত উঠোঁতে মোৰ বহুত ভয় লাগিছিল কিন্তু কাৰ্বি আংলঙৰ ৰে'লত যেতিয়া উঠিছিলোঁ তাত বিভিন্ন ধৰণৰ মানুহ আহিছিলে বেলেগ বেলেগ জাতি জনগোষ্ঠী বা মানুহ আহিছিলে সেইবাবে মোৰ বহুত লাগিছিলে মানে মই অকলে গৈছোঁ যিহেতু আৰু মোৰ ইমানো বয়স হোৱা নাই সেইবাবে বহুত বেছি ভয় লাগিছিলে মানে

অলপ ভয় লাগিছিল আৰু চিন্তা হৈছিল যে মই কেনেকে ইয়াত থাকিম কেনেকে কি কৰিম বা কেনেকে চলিম ইয়াৰ মানুহৰ লগত মিলা প্ৰীতিৰে যিহেতু তেওঁলোকৰ মানুহ তেওঁলোকৰ মাজত আৰু আমাৰ মাজত বহুত পাৰ্থক্য আছে সেইবাবে খাদ্যৰ পৰা ধৰি সাজপাৰ লেংগুৱেজো বহুত পাৰ্থক্য আছে সেইবাবে বহুত বেছি ভয় লাগিছিলে আৰু মই যেতিয়া ৰুমত কৈছিলোঁ বা খা কিবা খাবলৈ বাহিৰত আহিছিলোঁ যেতিয়া হোটেলত সোমাইছিলোঁ তেতিয়া মোৰ বহুত বেছি ভয় লাগিছিল যেনিবা মোক কোনোবাই কিবা কৰিব মোক কোনোবাই পিছে পিছে আহি আছে মোক কোনোবাই মাৰিব বা কিবা কৰিব মোৰ বহুত বেছি ভয় লাগিছিলে যাওঁতে ভয়ে ভয়ে ৰুমত থাকিলোঁ পৰীক্ষা দিলোঁ পৰীক্ষা দি আহোঁতে তাত কিছুমান ঘটনা দেখিছিলোঁ যেনে কিবা কাজিয়া পেচাল বা সেইবোৰ দেখিও বহুত ভয় লাগিছিল যেনিবা মোৰ মোকো কোনোবাই মাৰিবলে আহিব কিবা কৰিবলে আহিব বহুত দেখি ভয় লাগিছিলে আৰু নিউজে পাতিয়ে কাৰ্বিআংলঙৰ বিভিন্ন ধৰণৰ ঘটনাৰ বিষয়টো পায়ে থাকোঁ আজিকালি সেইবোৰ বিষয়ে চাই আৰু বেছি ভয় লাগিছিলে আৰু তেওঁলোকৰ দুৰ্ঘটনা মানে সৰু পৰা নহয় মৰা মানুহ সেইবোৰৰ বিষয়টো বেছি শুনা মৰা কটা বিষয়ে সেইবোৰ শুনিও আৰু বেছি ভয় লাগিছিল যিহেতু মই অকলেও গৈছিলোঁ ইফালে ইমান তাত নেটৱৰ্কৰো প্ৰব্লেম হৈছিল কাৰোৰে লগত কণ্টেক্ট কৰিব পৰা নাছিলোঁ ইমান আৰু মোবাইলো ইমান ইউজ কৰিব পৰা নাছিলোঁ চাৰ্জো নাছিলে মোবাইলতে সেইবাবে বেছি বহুত বেছি ভয় লাগিছিল আৰু আৰু তাৰে এখন তাত কিবা খাবলে লওঁতে যেনে তেনে চাৰ্জত অলপ দিলোঁ তাৰপিছত ঘৰৰ মানুহৰ লগত কণ্টেক্ট কৰি ক'লোঁ মই এগজাম চেগজাম দিলোঁ আৰু মই এতিয়া আজি ৰুমত থাকি কাইলে ঘৰত যাম এনেকে ক'লোঁ যেতিয়া ৰাতি কিবা খাবলে আহিছিলোঁ তাত কাজিয়া এখন দেখিছিলোঁ মাৰপিট হৈছিলে সেইবোৰ দেখিটো আৰু বেছি ভয় লাগিছিল আৰু মই লৰালৰিকে কিবা খাই বৈ ডাইৰেক্ট ৰুমত আহিছোঁ ৰুমত শুলোঁ শুই উঠি আৰু ৰুমৰ পৰা ওলাইছোঁ ট্ৰেইনত উঠিছোঁ ট্ৰেইনত তেতিয়া ইমান ভয় ভয় লগা নাছিলোঁ কাৰণ এবাৰটো উঠিলোৱেই আৰু ইমানৰ বেলেগ বেলেগ ধৰণৰ মানুহে দেখিছিলোঁ আৰু আহোঁতে হেৰি হৈছিল আৰু আহোঁতে তাত বেলেগ বেলেগ ধৰণৰ কিবা কাম দিছিলোঁ কিবা সৰু সৰু ল'ৰা ছোৱালীয়ে তাত নাচিছে মেলিছে কিবা হেৰি কৰিছে আৰু কিছুমানে পইচা বিচাৰে পইচা নিদিলেও কিছুমানে আমনি কৰিছে সেইবোৰ দেখিটো আৰু বেছি ভয় লাগিছিলে সেইবাবে মই ভয়ে ভয় আহি ঘৰ পালোহে ঘৰৰ ভালকৈ পালোঁহি আৰু মোৰ পৰীক্ষাৰ ৰিজাল্ট সুধিলে পৰীক্ষাৰ ৰিজাল্টটো ভাল হ'ল আৰু মই ছীটো পালোঁ আৰু যেনে তেনে ঘৰত থাকিলোঁ আৰু সেয়াই